ডিঙিৰ চৰচৰণি ভাল কৰিবৰ বাবে মানে গাঁৱত কিছুমান ঘৰুৱা প্ৰতিকাৰ বুলি ক'বলৈ গ'লে আচলতে মই বস্তুটো খুবেই ভাল পাইছোঁ কাৰণ কিয় মোৰেই ডিঙিৰ প্ৰব্লেম আছে খুব এলাৰ্জীৰ প্ৰব্লেম আছে মোৰ নিজৰ ডিঙিৰ প্ৰব্লেম আছে গতিকে তাৰ বাবে ঘৰুৱা কোৱাৰ আগত মই মানে কথা কেইটামান ক'ব বিচাৰিছোঁ ডিঙিৰ এই চৰচৰণিটো আচলতে খুব এলাৰ্জী বস্তুবিলাক খালে হয় আচলতে যেনেকে ধৰক যোনবিলাক অলপ বিজলুৱা বস্তু বুলি কয় ন যেনেকে ধৰক ভেন্দী হৈ গ'ল হয়নে উৰহীজাতীয় বস্তু এইয়া মানে মোৰ হৈয়ে আছে উৰহীজাতীয় বস্তু আৰু তেনেকুৱা মানে মাটি দালি অলপ বিজলুৱা বস্তুবিলাক সেইবিলাক খালে মানে ধৰক বেঙেনা হ'ল এইবিলাক খালে মানে এলাৰ্জীটো খুব বেছি মানে পায় মানে দেই আৰু ধূলি বালি লাগিলেও খুব এলাৰ্জী হয় আৰু বিশেষকৈ মই ডিঙিৰ চৰ্চৰনী যোনটোৰ কথা কৈছোঁ এইটো ঠাণ্ডা দিনতো মানুহৰ ডিঙিৰ চৰ্চৰণী হয় কাৰণ কেলে যেতিয়া মানুহে হেৰি কৰে ঠাণ্ডা যেতিয়া সোমাই গাত মুখত যেতিয়া ঠাণ্ডা সোমাই তেতিয়া খুব ডিঙিৰ চৰচৰনি হয় ডিঙিৰ চৰচৰনি হ'লে জানেই কিমান মানে অসুবিধা এটা সৃষ্টি কৰে ভালকে মানুহৰ লগত কথা পাতিব নোৱাৰি কাঁহ আহে অশান্তি লাগি থাকে আলজিভাখনো বাঢ়ে গতিকে ডিঙিৰ মোৰ মানে এতিয়া বৰ্তমান হৈয়ে আছে সেই প্ৰব্লেমটো খুবেই এটা টান লগা মানে এটা অশান্তিদায়ক এটা মানে বেমাৰ বুলি ক'ব পাৰি ডিঙিৰ চৰচৰনিটো মানুহৰ লগত কথা পাতিলেও খেৰখেৰাই থাকিব লাগে খুব অশান্তি পাওঁ মানে মানুহেও অশান্তি পায় নিজেও অশান্তি পাওঁ ৰাতি শোৱাৰ সময়তো অশান্তি লাগে কেতিয়াবাটো ডিঙিৰ চৰচৰনি যেতিয়া হয় আপোনাৰ ডিঙিৰ বিষো হয় ভাল বিষ হয় আৰু ডিঙিৰ বিষ হয় পৰ্যন্ত হয় গতিকে বেছি মানে আচলতে কি হয় যাৰ ডিঙিৰ চৰচৰনি বেমাৰটো আছে তেওঁলোকে আচলতে বিজলুৱা বস্তুৰ প্ৰতি একেবাৰে লোভ ৰাখিব নালাগিব বিজলুৱা বস্তুবোৰ সম্পূৰ্ণ তেওঁলোকে জীৱনৰ পৰাই দূৰত কৰিব লাগিব বুলি মই ক'ব বিচাৰিছোঁ আৰু তেওঁলোকে ধৰক ঠাণ্ডাপানী বেছি ব্যৱহাৰ কৰিব নোৱাৰিব বা ঠাণ্ডা পানী খাব নোৱাৰিব তেওঁলোকে ফ্ৰিজিং বস্তুবিলাকৰ পৰা দূৰত থাকিব লাগিব সদায় গৰম দিনত গৰম পৰিছে বুলিয়েই যে ফ্ৰিজৰ পানী খাই দিম বা আইচক্ৰিম খাম বা ঠাণ্ডা কোনো জুচ খাম তেনে কোনো কথা নহয় সেইখিনি অকণমান নিজকে চম্ভালি সেইখিনি বস্তুৰ লোভৰ পৰা নিজকে চম্ভালি ৰাখিব পাৰিলে মানে তেতিয়া বহুত কাৰণে ভাল কাৰণ কিয় কৈছোঁ ডিঙিৰ চৰচৰনিটো অকল ঠাণ্ডা দিনত হে হ'ব যে গৰম দিনত নহ'ব সেইটো কথা নহয় আপুনি যেতিয়া ঠাণ্ডা বস্তু এটা খাই দিব নহয় যেতিয়া খুব গৰম পৰিব গৰম পৰিলে তেতিয়া আপুনি ঠাণ্ডা বস্তু এটা খাই দিব বা ঠাণ্ডা আপুনি চৰবত এগিলাছ বা জুচ ধৰি লওঁক আপুনি ঠাণ্ডা ক'ল্ডড্ৰিক্স এটাকে খাই দিলে তাৰপৰা ৰাতিলে আহি পেলাই আপোনাৰ সেইডাল যিডাল অশান্তি দিব সেইটো মই ভুগী আছোঁ মোৰ এতিয়াও মানে অকণ প্ৰব্লেম হৈয়ে আছে কাহৰ মানে অলপ সময় কথা পাতিলে সেই ডিঙিৰ অশান্তি কৰি আহে মানে কিবা এলাৰ্জীৰ নিচিনা প্ৰব্লেম হৈ আহে এইটো মানে খুবেই মানে অশান্তিদায়ক এটা বেমাৰ গতিকে আপুনি যদি গৰমত ঠাণ্ডা খাই দিয়ে বা ঠাণ্ডা পানী খাই দিয়ে নহয় তেতিয়া আপোনাৰ ৰাতিলে পাই যাব আপোনাৰ মাত নোলোৱা হ'ব ডিঙিৰ চৰচৰনিৰ পৰা প্ৰব্লেম হ'ব তাৰপিছত মানে বহুতৰ অশান্তি সৃষ্টি কৰে মানে চৰচৰনিটোৱে আৰু মানে তাৰপিছত আপোনাৰ কাঁহ হয় কেতিয়াবা মানে আলজিভা বিষো হয় এনেকুৱা বহুতো অসুবিধাৰ সৃষ্টি কৰে ডিঙিৰ চৰচৰনিটোয়ে আৰু এইটোৰ পৰা পৰিত্ৰাণ পোৱা মানে কি আৰু এইটো ঘৰুৱা হেৰি প্ৰতিকাৰ বুলি ক'বলৈ গ'লে আপোনাৰ তাৰ প্ৰথম হেৰিটো হ'ল আপোনাৰ গাৰগল কৰিব লাগে খুব নিমখ দি পেলাই একদম গৰম পানী দি আপুনি এইটো বস্তু হ'লেই অশান্তিটো হ'লেই আপুনি তিনি চাৰিবাৰ পাঁচবাৰ যিমান পাৰে সিমানবাৰ দিনটোত গাৰগল কৰিব লাগে এইটো ঘৰুৱা হেৰি এটা ডাঙৰ প্ৰতিকাৰ বুলি ক'ব পাৰি তাৰ গাৰ্গলটো যেতিয়া আপুনি গাৰ্গল কৰি দিব তেতিয়া আপোনাৰ গৰম ভাৱটোৱে আপোনাৰ চৰচৰনিৰ যিবিলাক খজুৱতি খজুৱতিৰ কাৰণেহে এইটো চৰচৰনি হয় গতিকে এই খজুৱতিবিলাক মাৰি দিয়ে গৰম ভাপটোৱে গতিকে ডিঙিৰ চৰচৰনিটোৰ কাৰণে এটা ডাঙৰ ঔষধ হিচাপে ক'ব গ'লে এই গাৰগলটোৱেই হয় মোৰ হৈয়ে আছে এতিয়া গাৰ্গলটো হয় তাৰপিছতে আপুনি আদা খাব পাৰে আদা নিমখ অকণ লগাই আদা চোবাই থাকিব পাৰে তাৰপিছত আপুনি হেৰি কৰিব পাৰে মৌৱে মৌ খাব পাৰে মৌ আদা এনেকে মিক্স কৰি পেলাই অকণমান মিঠাতেল দি খালে ডিঙিৰ খজুৱতিবিলাক অলপ হ্ৰাস পায় নাইকিয়া হয় তাৰপিছত আপুনি নহৰু খাব পাৰে অঁ নহৰু নহয় নহৰু নহয় এই নহৰুটো খাব পাৰে এনে বেমাৰৰ কাৰণে ভাল কিন্তু ডিঙিৰ কাৰণে নহয় বাৰু গতিকে এই আদা মৌ অকণমান তেল দি তেনেকে খাব পাৰে ডিঙিৰ খৰখৰনিটো অকণমান নিয়মিতভাৱে আপুনি যদি সেইটো খাই থাকে ডিঙিৰ খৰখৰনিটোৰ পৰা আপুনি বহুত পৰিমানে পৰিত্ৰাণ পাব আৰু আৰু ঘৰুৱা হেৰি বুলি ক'লে তেনেকুৱাই আপোনাৰ খুব গৰমপানী ব্যৱহাৰ কৰিব লাগে গৰম দিন হওঁক ঠাণ্ডা দিন হওঁক আপোনাৰ যদি অশান্তিটো জীৱনত সদায় থাকে থকাৰ নিচিনাই তেতিয়াহ'লে আপুনি ফ্ৰিজিং বস্তু প্ৰায় এভইড কৰিব লাগিব আপুনি গৰম পানী খুব খাব লাগিব দিনটোত আপুনি গৰম পানী খাইয়েই থাকিব লাগিব তেতিয়া আপোনাৰ খৰখৰনি অশান্তিটো খুবেই কমকে হ'ব গতিকে এইখিনিয়েই আৰু প্ৰতিকাৰ হিচাপে মই জনাত